অঁ হয় হয় হয় কওকচোন হয় আছে কেনেকুৱা লাগিছিলে এতিয়া কেনেকুৱা ধৰণৰ পাট মূগাৰ কাপোৰ লাগে অঁ পাব আপুনি পাট মূগাৰ নতুন ডিজাইন ধুনীয়া ধুনীয়া কালেকচন আহিছে এতিয়া তাৰ পিছত আপোনাৰ এনে মান ধৰিবৰ কাৰণেও আছে ধুনীয়া ধুনীয়া যোৰা একেবাৰে হেভী ফুল থকা যোৰা কিছুমান আছে এচি কটনৰ পাব ষ্টেপুল কটনৰ পাব গৰমত পিন্ধিবলৈ সুবিধা হয় সেইবোৰ কাপোৰ আৰু ধুলেও একো অসুবিধা নাই তাৰ পিছত আপোনাৰ কৈতো পলি পাট মিক্স পাটৰ কাপোৰো পাব বৰ ধুনীয়া ধুনীয়া ফুলৰ আছে হেভী হেভী ফুলৰ আৰু বোলে কম ফুলৰ লাগিলে কম ফুলৰো পাব তাৰ পিছত আপোনাৰ পাট মুগাৰো বৰ ধুনীয়া ধুনীয়া কালেকচন আহিছে ৰং বিলাকো ধুনীয়া আৰু আপোনাৰ এইটো গেৰৌ ডিজাইন থকা পাব যেনেকুৱা ডিজাইন লাগে তেনেকুৱাই পাব মোৰ নিজৰ ঘৰতে শাল আছে শিপিনী আছে তেওঁলোকে নিজে শালত বৈ কাপোৰ উলিয়াই আপোনাৰ ডিজাইন আপুনি চাই পেনি অৰ্ডাৰৰো কৰিব পাৰে বিয়াৰ কথা যে গতিকে আপুনি আপোনাৰ কথা আৰু কেতিয়া আহিব পাৰে আপোনাক তেতিয়া মই দেখাম আৰু কালেকচন বিলাক হয় হয় হয় হয় আপুনি ফোন কৰিব মই থাকোৱেই দোকানত মাজতে আপোনাৰ এই দুটা মান বজাত যাওঁ ভাত খাবৰ কাৰণে তাৰ পাছত আপোনাৰ একেবাৰে গধূলি আঠটালেকৈ দোকানত থাকো আৰু অলপ এনে আপুনি আগবেলা ভিতৰত আহিলে বেছি ভাল হয় মানে কি দিনৰ পোহৰত কাপোৰৰ ৰং টো ভালকৈ চাই লব পাৰিব ৰাতি মানে ৰাতি লাইটৰ পোহৰত অকণমান বেছি ধুনীয়া লাগিলেও মানে ৰং টো হয়টো বেলেগো হ'ব পাৰে অকণমান বেলেগ হয় মানে লাইটৰ পোহৰত কাপোৰৰ ৰং বিলাক তাকে আপুনি যেতিয়া আহে ফোন কৰিব

হ'ব দিয়ক